হয় হয় আজি আজি আছে খোলা আছে আজিও খোলা থাকিব কাইলৈও খোলা থাকিব

হয় হয় আছে কেনেকুৱা ধৰণৰ লাগিছিলে বাৰু অঁ অঁ প্ৰায়কিটা কোম্পানীয়ে আছে আমাৰ ল'ৰাবোৰে চাই থাকে হেৰি চেক কৰি দিব মত মতা চাইকেলো আছে লেডিজ জেণ্টছ সকলোৱে চলাবপৰাই চাইকেল আছে থাৰ ফ'ৰ থাউজেণ্ডমানৰপৰা হেৰি হৈ যাব ষ্টাৰ্ট চাইকেল কোৱালিটি লৈ লৈ আছে কেনেকুৱা ধৰণৰ লাগে অঁ আছে আছে সকলোবোৰ আছে

হয় হয় আহিব আজি হয়তো এতিয়া আহিলে নহ'ব আপুনি আবেলি সময়ত যদি সময় মিলাই আহিব আজি নাহিলেও কাইলৈ আহিব মই ইভিনঙলেহে থাকিম নহ'লেও ল'ৰাহঁতসকল আছে তেওঁলোকে আপোনাক চাই দিব পাৰিব কেনেকুৱা ধৰণৰ চাইকেল লাগে ঠিক আছে তেনেহ'লে নি অঁ অঁ চাই দিম মই থকা অৱস্থাতে আহিব আপুনি অঁ চব চব সকলোবোৰ থাকিব আৰু কিবাকিবি নতুন লগাব লগা থাকিলেও আজিকালি নতুন ডিজাইনত বনাই লয় তেনেকুৱা ধৰণৰ কিবাকিবি বনাই দিবলগীয়া থাকিলেও আপুনি দেখাই দিব এনেকুৱা এনেকুৱা লাগে অঁ কৰ্মচাৰীসকলে আপোনাক যেনেকুৱা বিচাৰে তেনেকুৱাই আপোনাৰ মনৰ পচন্দত বনাই দিব পাৰিব হাঁ নিশ্চয় নিশ্চয় ফোন এটা কৰি ল'ব অহাৰ আগত আপুনি অঁ